আপোনাৰ কোনো প্ৰিয় গোঁঠা আৰু চিলাই কিতাপ ইউটিউব চেনেল ছ'চিয়েল মিডিয়াৰ একাউণ্ট ইত্যাদি আছে নেকি আপুনি তেওঁলোকৰপৰাই কি শিকিলে আপুনি সমাজৰ আপোনাৰ দক্ষতাৰ বিজ্ঞাপন কিদৰে দিয়ে নমস্কাৰ এই বিষয়ত মোৰ একো মিডিয়া ইউটিউব চেনেল ছ'চিয়েল মিডিয়াত মোৰ একো একাউণ্ট নাই সেই বিষয়ে মই দক্ষত্ৰ নহয় মোৰ গোঁঠা আৰু চিলাই বিষয়ে মোৰ মায়ে মোক সৰুতে শিকাইছিলে মাৰপৰাই মই সকলো শিকিছিলোঁ মায়ে মোক চিলাই ৰুমাল ৰুমালত চিলাই কৰিবলৈ শিকাইছিলে হাতে ৰুমাল চিলাই কৰিছিলোঁ ফুল কৰি চিলাই ফুল কৰিছিলোঁ মাৰপৰাই মই ফুল কৰিবলৈ শিকিছিলোঁ মায়ে মোক আগতে যেনেকৈ তাঁত শিকাইছিল তেনেকৈ হাতৰ বিদ্যাও মোক ৰুমাল গামোচাত ফুল কৰিবলৈ শিকাইছিলে অকল ৰুমাল গামোচাতে নহয় মই হাতেৰে মেখেলা চাদৰ যোৰ কাপোৰ আদিও চিলাই কৰোঁ চিলাই কৰিবলৈ ৰঙা নীলা ডেন্সি ধৰক ৰোমালত ৰঙা নীলা ডেঞ্চিৰে চিলাই কৰোঁ গামোচাত ফুল বাচোঁ দৰা গামোচা বওঁ দৰা গামোচাতো ফুল কৰোঁ যোৰ কাপোৰতো হাতেৰে ফুল কৰোঁ যোৰ কাপোৰত ফুল কৰি গাৰুকভাৰত ফুল কৰোঁ টেবুলক্লথত কৰোঁ অঁ গাৰুকভাৰ টেবুলক্লথ ৰুমাল বিছনা চাদৰতো ফুল কৰোঁ মই হাতেৰে হাত চিলাইৰে ফুল কৰোঁ হাতেৰে সেই সকলোখিনি মোক মায়ে শিকালে সেয়ে চিলাই কৰিয়েই মই ৰুমাল গাৰুকভাৰ যোৰ কাপোৰ বিক্ৰী কৰোঁ সেই বিক্ৰী কৰি সেইখিনি বিক্ৰী কৰিয়ে মই ঘৰখন চলাওঁ সেয়ে শিকোৱা মেইন কাৰণ মায়ে মেইন মোৰ শিক্ষাগুৰু হৈছে মা সেই মাৰপৰাই মই সকলো আগতে যেনেকৈ আগৰ প্ৰশ্নটোত যেনেকৈ মই তাঁত ব'বলৈ মায়ে মোক শিকাই দিলে সেই পিছৰ প্ৰশ্নটোতো সেই ঠিক তেনেকৈ মায়ে মোক চিলাই কৰিবলৈ শিকালে নিজে হাতেৰে যোৰ কাপোৰ বৈ যোৰ কাপোৰ বোৱা পাছত কটা কাটো কাটি আকৌ হাতেৰে ফুল কৰোঁ লতা ফুল বাচোঁ এই যোৰ কাপোৰ লতা ফুল কৰোঁ কেতিয়াবা গোটা ফুল বাচোঁ সেই তেনেকুৱাকৈয়ে কৰি চিলাই কৰি তেনেকৈ কৰোঁ ঘৰতো বিছনাচাদৰ গাৰুকভাৰ আদি পাৰোঁ আনকো বিক্ৰী কৰোঁ কাপোৰ কিনি আনোঁ বজাৰৰপৰা ৰঙা নীলা ডেঞ্চি কিনি আনোঁ চিলাই কৰা ফ্ৰেম কিনি আনোঁ কিনি অনা পিছত সেই ৰঙা নীলা ডেন্সিৰে ৰুমালত ফুল কৰোঁ গাৰুকভাৰত ফুল কৰোঁ বিছনাচাদৰত ফুল কৰোঁ সেই ফুলে মোক সেয়াই মই ফুলৰ ফুল কৰা ফুল কৰোঁ ফুল কৰা পাছত এখন মোৰ হ'লচেল দোকান আছে সেই দোকানত মই দিওঁ আমাৰ ওচৰতে এখন দোকান আছে সেই দোকানতে মই ফুল কৰি বিক্ৰী কৰিবলৈ দিওঁ ৰুমাল দিওঁ গাৰু বালিচ দিওঁ বিছনাচাদৰ দিওঁ বেডকভাৰ দিওঁ যোৰ কাপোৰ দিওঁ দিনত হ'লে তাঁত বওঁ ৰাতি হ'লে হাতেৰে ফুল কৰোঁ ফুল কৰা পাছত দোকানত মই বিক্ৰী কৰিবলৈ দিওঁ সেই বিক্ৰী কৰা পইচাই ঘৰখন চলাওঁ মোৰ ইনকম হয় সেইখিনি মায়ে মোক সৰুতে শিকাইছিলে কাৰণে আজি মই নিজেই সেই তাঁত বৈ ফুল হাতেৰে ফুল কৰি মই স্বাৱলম্বী হ'ব পাৰিছোঁ সেই স্বাৱলম্বী হোৱাৰ মেইন ভিতৰ মানুহগৰাকীয়ে হৈছে মোৰ মা মায়ে মোক যেতিয়া আনৰ ঘৰলে বিয়া দিছিল সেই ফুল কৰা কাপোৰ মই নিজে ফুল কৰা কাপোয়ে মোৰ ট্ৰাংক ভৰাই লৈ আনিছিলোঁ ফুলত

ফুল বাচোঁ ফুল কৰোঁ আৰু নমস্কাৰ আৰু যে মই ক'ব নোৱাৰোঁ দেই মোক আৰু নাই